মই গছবিলাক এৰি বেছি দিনৰ কাৰণে বাহিৰলৈ যাব লগা হ'লে মই ওচৰ চুবুৰীয়া মানুহক তাৰমানে এই টাববিলাক উলিয়াই দি থৈ যাওঁ টাবতহে ৰুইছোঁ আৰু লতা জাতীয় বস্তুখিনি সেই গছখিনি আৰু বেছি অসুবিধা পালে তেওঁ ছাগলী তাগলী আহিলে মানে আৰু বা গ্ৰিল খুলি থৈ যাওঁ বাৰাণ্ডাত ভৰাই থয় আকৌ দৰকাৰ হ'লে উলিয়াই দিয়ে মই নোহোৱাগিদিন তেনেকেই সেই ধৰণেই প্ৰতিপাল কৰে আৰু ওচৰ চুবুৰীয়াজনে আকৌ ডাঙৰ গছো তেনেকৈ যিখিনি প্ৰতিপালন কৰিব লাগে মই কৰিলোৱেই সৰুতে বিশেষতে মই বেছি দিনলৈকে নেযাওঁ ও বাৰু ডাঙৰ গছখিনি ডাঙৰ হ'লেই সৰুতেই সেইখিনি তেনেকৈ বেৰা চেৰা দি ৰাখিছিলোঁ কিন্তু এতিয়া ডাঙৰ হ'ল সেইখিনি বিশেষ অপকাৰ কৰিব পৰা নাই বাৰু একোৱে এতিয়া খালি সৰুখিনিহে এই ওচৰ চুবুৰীয়া বিশেষকৈ প্ৰতিপাল কৰে আৰু আৰু বেছি দিন নাথাকোৱেই মই